হয় হয়

এতিয়া তোলা আপোনাৰ এইটটি নাইন থাওজেণ্ড এই দহ গ্ৰাম আজিকালি আমাৰ ইয়াততো দহ গ্ৰামেই হয় ষোল্ল গ্ৰাম নিদিয়ে কি বনাব

কম বেছটো নাই আৰু সেইটো ৰেটেই তাতে চাই বাৰু কিমান হয় কম হ'বও পাৰে বেছিও হ'ব পাৰে সেইডাল বনোৱাৰ ওপৰতহে কথা এইটটি নাইন থাওজেণ্ড এইটটি নাইন থাওজেণ্ড এতোলা অলপ বেছি হ'ব একদম পাতল হ'ব নহয় হ'ব হ'ব ডেৰ তোলাত ধুনীয়াকৈ হ'ব আৰু জোখৰ হয় আৰু ডেৰ তুলাত বিয়া কেতিয়ালৈ অ এডভাঞ্চটো দিব লাগিব আৰু ভালকৈ আপুনি জোখ মাখটো দি দিলে

জানে সেই কেটেলগখন চাই ল'ব কেটেলগ চাই কোনটো ডিজাইন লাগে সেই বহীখনত ডিজাইনবোৰ থাকে নহয় সেইটো ডিজাইন বোলে যিটোকে লাগে সেইটোকে পাব হয় আজিকালি হ'লমাৰ্কৰ সোণটো সেইটো নকলি নাই আৰু অ আজিকালিতো হ'লমাৰ্কটো চাই ল'ব আৰু সোণত সেইটো থাকেই নহয় কিছুমান বস্তুত আই এচ আই থাকে এইটো সোণৰ হলমাৰ্ক এইটোত মোলটো থাকে